আজিকালি খেতি মানে কি খেতি মানুহ কৰি গোটেই হেৰি উন্নতি নকৰা নহয় উন্নতি কৰছে এই ধৰ বহুতটা দহটা গ্ৰুপ হৈছে দহটা মানুহ লগ হৈ খেতি কৰছে চচাইটি টাইপৰ এই বেহৰ পুতছে ধইনা পুতছে এইবিলাক পুতছে আৰু চৰকাৰৰ পৰাতো পাইছেই বহুত সাহাৰ্য এই মেচিন দিছে কিবা দিছে কুঠৰ হেৰি মানে এনে কুৰো হেৰি যে দেই খণ্টি হেন কাঁচিবিলাক দিছেয়ে বহুত সেই স্প্ৰে' কৰা মেচিন এই ইউৰিয়া দিছে সেনেকে গোবৰো থাকে ইউৰিয়াও থাকে এইবিলাক দি ফেলে আৰ বহুত ধৰণৰ খেতিৰ হেৰিবিলাক কৰছে চলিবিলাকে কায়ো বহি নাথকে কিন্তু এই নতুন চামে মানে অলপমেন সেনেহেন দেচোন আমাৰ এই নিপেন আৰু কণে তাহুন বহুত ধান পাইছে তাহুন আধা ধান বেচলাকো বেচিও তাহুন বহুত টাকা পাইছে আমাৰ মানে ঘৰৰ খুড়া এটাই ৰেৱ কলিতা বুলি তাহুন আধি দিছে তাহাৰো খৰচটো কৰছে খালি বিধানখিনি আৰো হেৰি সাৰখিনি দিছে তাহুনো মোটামুটি বহুত মানে মোন ধান পালা চাৰি পাঁচ মেন মান পালাকে ধন আৰো এই ধান বহেইছে এই মাঘৰ দোমহীক ল'গি সান্দাহ কুটবো এইবিলাক কৰবো পিঠা কৰবো এইগ্লা খানোৰ ধৰি তাহুন মানে বহুত ধান পাইছে এইবিলাক পদ্ধতি মানে নতুন নতুন ধৰণৰ পদ্ধতিত যদি আমি কৰোঁ আমি লাভৱান কিয় নহ'ম হ'ম চৰকাৰেও দিছে আমি গোবৰ সাৰৰ হ'ব গোবৰ সাৰৰ আমাৰ খেনি অসুখ নহয় আৰু যিবিলাক আমি ইউৰিয়া আছে ইউৰিয়া কিবা কিবিবিলাক দিলি ফলবিলাক ডাঙাৰ হ'বো আমি বহুত ধৰণৰ উন্নতি কৰবা পাৰিম হেৰিবিলাক ফলবিলাক ভাল হ'বো বহুত বহুত বেছি হ'বো এ ধানে হেৰি কিছুমানে ৰোৱা খেতি কৰছে কিছুমানে এৰি খেতি কৰছে কিছুমানে কইঠা জাৱোইছেও বালাত ৰুইছে কিবা ৰঞ্জিত ধান কিবা এইবিলাক বহুত ধান আছে সেই ধানবিলাকো সেই কৰছে মই খেতিত হেৰি নকৰলিও মানে আমাৰ ঘৰৰ অলপ খেতিৰ বিষয়ে সেই কৰা আছেনা মাজে মাজে যাউং চাউং কইঠাও তোলবা লাগে বোলে কিবা একডেল একডেলকে তোলবা লাগে সেই কইঠাও তোলো আমাৰ ভিঠাৰ এই মাটিতে আমি কইঠাখেনি জাৱোইছু সেইবিলাক এনে কৰিম খেতিৰ আৰু আমাৰ গুৰিৰো আছে তাহাৰ প্ৰদীপ আহাৰ তাহাৰ তাতেও আমি চাউং তাহাৰ তিৰি চলি চব লাগি যায় মোক ক'ৱে ত' তয়ে তোলচোন অলপমেন ময়ো যাউং যাই তুলু অলপ অলপ অলপ অলপ কৰি তোলোতে দেখোন গ'টে ফৰ ভৰ ভৰ ভৰ ভৰকে উঠি আহে উঠি উঠি আহি গ'টেখেনি আৰ সেই পুতাটো এই বোকা দিবা লাগেনা পানী ট্ৰেক্টৰেদি হাল মাৰে মাৰি এই মুই দিবা লাগে মুই দেই বুন চুন থাকলি আৰু গাজি উঠেনা ভৰ ভৰকে সেইকাৰণে এই কাঁচি ধৰি এনেকে লৈ টানি টানি মুই দি এই জাহিবিলাক গুচোৱাবা লাগে ৰোৱা ৰুবা লাগে কইঠা গিলাখান আনি আনি দেই সিনকে ৰোৱা ৰুই ৰুই আমি আৰ এনেকে চাই থাকোঁ যাউঙো পাৰলি এটে একডেল দিবা লাগে তাতে একডেল দিবা লাগে সেইবিলাক কৰি থাকোঁ কৰি থাকিহে তিহে আইভো ধানবিলাক ভৰ ভৰকে গাজি গৰুৱে দি হাল মাৰে গৰু মুই গৰু এইবিলাক লাগেনা মুইহোৰ গাড়ী নিবো মুই